হেল্ল' ভাইটি মই কালি নটা বজাত যে কেব বুক কৰিছিলোঁ অঁ মই তেখেতে কৈছোঁ মই তোমাৰ কেবখন মই কেন্সেল কৰিছোঁ মোৰ মই যাব লাগিছিলে হেৰিয়ালে তামিলনাডুলৈ ফ্লাইট কেন্সেল হৈছে সেইকাৰণে মানে মোৰ কেবখন মই হেৰি কৰিছোঁ বুক কৰা কেবখন মই কেন্সেল কৰিছোঁ আৰু মই যে এডভান্স দিছিলোঁ সেই পইচাটো তুমি ৰিফাণ্ড কৰি দিয়া নেকি কাৰণ জিপে'ৰ যোগেদিয়ে তুমি পইচাটো ৰিফাণ্ড কৰি দিয়া দিলে ভাল হয় আৰু আৰু ভৱিষ্যতলৈ কেতিয়াবা কৰিবলগীয়া হ'লে কৰিম আৰু এতিয়া আকৌ কেন্সেলেই হৈ গ'ল যে যেতিয়া মই যাম তেতিয়া আকৌ তোমাক মই হেৰি কৰিম বুক কৰিম আৰু তোমাৰ কেব সেইকাৰণে তে বেয়া নাপাবা তুমি মোক টকাটো ৰিফাণ্ড কৰি দিয়া হেৰিয়াতে জিপে'ৰ যোগেৰে